হেল্ল' ৰাজু হয়নে বাৰু অঁ অ' হেৰি নহয় ৰাজু মোক এখন গাড়ী দৰকাৰ হৈছিল এই ট্ৰেভেলাৰ এনেকুৱা জীপ হ'লেও হ'ব এই মানে কথাটো হ'ল কি মই লখিমপুৰৰ আমি পৰা মোৰ পৰিয়াল আৰু মোৰ বন্ধু কেইজনমান ঠিক ধৰি লওক আঠ দহজন মান মানুহ হ'ব এই শিৱসাগৰ ভ্ৰমণলৈ ওলাইছোঁ শিৱসাগৰ চোৱাৰ মানে আগৰ দিনৰ পৰা বহুত হেঁপাহ বহুত দিনৰ পৰা হেঁপাহ লাগি আছিল যিহেতু মানে বুৰঞ্জী প্ৰসিদ্ধ চাই ঠাইবোৰ চোৱাৰ এই তেনেকুৱা ধৰণৰ ট্ৰেভেলাৰ বা জীপ এনেকুৱা ধৰণৰ এখন মানে আঠ দহজনমান মানুহৰ বাবে গাড়ী এখন হ'ব নে তুমিতো গাড়ী মানে তেনেকুৱা গাড়ীৰ লগতে জড়িত সেইকাৰণে তোমাকে কথাটো ক'লোঁ